হেল্ল' ৰাখো হয় মই ধননজ্যোতি হয় আছোঁ দিয়ক ভালে আপোনাৰ ভালনে

বৰ্তমান পৰিস্থিতিটো হয়

হয়

অঁ আচলতে মানে মেইন হ'ল কাহিনীটো ষ্ট্ৰং হ'ব লাগিব লগতে কাৰিকৰী দিশটো গুৰুত্বটো খুব মানে দিব লাগিব কাৰণ আজিকালি অডিয়েঞ্চে ভাল কোৱালিটি বিচাৰে হয় চালোঁ ভাইমন দা চিনেমাখন চালোঁ ভাল লাগিল চিনেমাখন চালে

হয় আচলতে আমি যদি ভাইমন দা চিনেমাখন যদি ভালকে পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে সেই আমাৰ যিখিনি ভুল সেই ভুলখিনি আমি মানে অনুধাৱন কৰিব পাৰোঁ মানে যি কি কি ধৰণৰ ভুল কৰিছিলোঁ আমি আচলতে ধৰি লওক দীনবন্ধু চিনেমাখন দৰ্শকে সিমান আদৰি লোৱা নাছিলে কিন্তু ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিলে চাগে চিনেমাখন গতিকে আমি দুটা বস্তুৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব এটা হ'ল প্ৰথম সেইটো হ'ল যে দৰ্শকৰ মানে টেষ্ট অঁ দৰ্শকে কি বিচাৰে আৰু বৰ্তমান সময়ৰ যিখিনি অডিয়েঞ্চ তেনেকে স্মাৰ্ট বুলি স্মাৰ্ট অডিয়েঞ্চ বুলি ক'ব লাগিব অঁ গতিকে সেই ক্ষেত্ৰত মানে কাহিনীটোৰ ওপৰত বিশেষকে গুৰুত্ব দিব লাগিব লগতে ভিজুৱেল এতিয়া হলিউডৰ বা বলিউডৰ চিনেমাবোৰ যোনটো চিনেমেটিক মানে যেনেকুৱা ধৰণৰ কাৰিকৰী দিশটো মানে বহুত ক্ষেত্ৰত উন্নত তো সমানে সেইটো ক্ষেত্ৰতো মানে গুৰুত্ব দিব লাগিব গতিকে তেনেকে আগবাঢ়িব লাগিব আৰু দ্বিতীয়তে হল চিনেমা হলৰ আমি ভাইমন দা চিনেমাখনতে গম পাইছোঁ যে অসমীয়া চিনেমাখন ভালকে বনালেও চিনেমা হলৰ চিনেমা হল কৰ্তৃপক্ষৰ পৰা সেই চাপৰ্টটো পোৱা নাযায় কাৰণ নিজে চিনেমাখনক বেছি গুৰুত্ব দিয়া হয় হয় আগবাঢ়ি যাব আমি যদি চাব যাওঁ আমাৰ অসমতো বহুত ধৰণৰ ছবি পৰিচালক আছে যিখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত মানে জিলিকি উঠিছে আন্ত ৰাষ্ট্ৰীয় পৰ্যায়তো আছে

ঠিক আছে বাৰু আকৌ লগ পাম আকৌ কথা পাতিম হয় ঠিক আছে